হেল্ল' অঁ নমস্কাৰ আচ্ছা কওকচোন অঁ সময় আছে কওকচোন আচ্ছা অঁ এনেইতো আমি মাজুলীতো আৰু এছিয়াৰ সৰ্ববৃহৎ নদী দ্বীপ সেইটো বুলিতো আমি চবে জানোৱে আৰু দ্বিতীয়তে সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী আৰু ধৰা তাতে এই যে যিখিনি মিচিং জনগোষ্ঠী আছে তেওঁলোকৰ মানে যিখিনি শালৰ কাম সেইখিনিও বিখ্য়াত আৰু অসম বিখ্য়াত মানে বাহিৰতো বিখ্য়াত আৰু আৰু মাজুলীৰ মুখা শিল্পও আছে আচ্ছা কথা এটা হ'ল তাৰমানে এইবিলাক কথা পটকৈ ফোনত এনেকৈয়ে গোটেইখিনি কোৱা অলপ অসুবিধা অঁ লগ পালে ভাল আছিল নে অঁ ঠিক আছে